দীঘলীয়া বাইকিংখনৰ বাবে আমি সদায় গাড়ীখনৰ মই সদায় গাড়ীখনৰ কণ্ডিশ্যন গাড়ীখন চকা গাড়িখনৰ টিউব টায়াৰ ব্ৰেক ব্ৰেক ব্ৰেক হওক তেল হওক ইঞ্জিন অইল হওক এইবিলাক ঠিকেই আছে নাই সেইবিলাক চোৱা হয় গাড়ীখন ঠিক যদি কিবা প্ৰব্লেম মানে প্ৰব্লেম থাকে তেতিয়া আমি ভাল ভাল কৰি লওঁ মই আৰু লগত মানে কিছুমান নিয়া বস্তু হৈছে দূৰ ভ্ৰমণ কৰিবলৈ গ'লে খাদ্যবস্তু ফাৰ্ষ্ট এইড বক্স আকৌ আপোনাৰ পানী ৰেইনকোট ইত্যাদি